অঁ

এইটো প্ৰব্লেমটো বাৰু একো নাই বাকী আপুনি আকৌ নতুনকৈ ৰিফাণ্ড ডাইৰেক্ট বেলেগ ছাইজৰ দিছে নেকি

অঁ ঠিক আছে আৰু লৈ আহিম পিছত আমাৰ প্ৰডাক্টবোৰ কেনেকুৱা কেনে লাগে

আৰু আপোনাৰ বস্তুবিলাক আপুনি যদি অৰ্ডাৰটো ভাল পাই তেতিয়া আপুনি যিটো এপছ'ৰ পৰা অৰ্ডাৰ দিছিল তাত আমাৰ বস্তুটো ৰেট দিয়া থাকে আপুনি ৰেট দিব পাৰিব যদি বস্তুবিলাক আপুনি ভাল পাই ৰেটটো কম বুলি ফাইভ ষ্টাৰ এটা আপুনি ৰেটিং দিব যদি বস্তুটো আপুনি ভাল পাই যেতিয়া প্ৰডাক্টটো আপুনি পাব

অঁ তেন্তে ভালে আপোনাৰ ৰেটিঙো তেনেহ'লে ভালে আহে ছাগে

বৰ্তমানলৈকে অহা নাই

আৰু যিটো ডেটত ৰিফাণ্ড আছে সেইটো ডেটত সেই ডেট মতেই পাই যাব আৰু অঁ অঁ অঁ অকে ৰিটাৰ্ণ কৰিছে যদি এতিয়া আমি এতিয়া প্ৰডাক্টটো আপোনাৰ পৰা লোৱা পিছত যিটো নিউ প্ৰডাক্ট পাব সেইটো আপোনাৰ ডেট ওলাব ডেটৰ মতে আপুনি পাই যাব ডেটৰ মতে আপুনি ল'লেই হৈ গ'ল আ আমি মানে অৰ্ডাৰ অঁ দিয়া নাই নেকি উত্তৰটো ঠিক আছে আমি চাম বাৰু চাই পেলাই আপোনাক ডেটটো আপোনাৰ তাত শ্ব' হোৱাকে আমি চাই দিম কেতিয়াকৈ কেতিয়া হ'ব সেইটো একো একো মানে প্লব্লেম নহয় কিন্তু আপোনাৰ নেটৱৰ্কৰ ওপৰত প্ৰব্লেম সেইটো আপোনাৰ সোনকালে কৰিব আমাৰ কাষ্টমাৰ চাৰ্ভিচ তাত লাগিয়েই থাকে তেনেকৈ ভাল কৰিব কাৰণে যিমান পাৰে সোনকালে আমি অঁ যিমান পাৰোঁ আপোনাৰ প্ৰডাক্টটো পেকেজটো সোনকালে ডেলিভাৰ্ড কৰিবলৈ আমি চেষ্টা কৰিম আৰু এনেকৈ আপুনি এনেকেই বস্তুবিলাক অৰ্ডাৰ লৈ থাকিব তেতিয়া ভাল হ'ব যেতিয়া মানে আপোনাৰ আমাৰ যিভাগে আপুনি এতিয়া বস্তুটো অৰ্ডাৰ দিছে তেনেকুৱা আজিলেকৈ যিমান বস্তু অৰ্ডাৰ দিছে চব আপুনি প্ৰডাক্ট বিলাক কেনেকুৱা পাইছে লৈ পেলাই অঁ অঁ ভালেই এইটো ভালেই যদি আপোনলোকে বস্তুটো অৰ্ডাৰ দিব অনলাইনতে বস্তু অৰ্ডাৰ ল'ব অনলাইনৰ ওপৰতে বস্তুবিলাক প্ৰডাক্টবোৰ আজিকালি ভালে আপুনি চাব যদি প্ৰাইচটো অলপ প্ৰাইচটো ল' অলপ প্ৰাইচটো হাই দিব তেতিয়া আৰু অলপ ভাল আহে আমাৰ প্ৰডাক্টবিলাক তেনেকৈ চাই মেলি আপুনি ল'ব আৰু ঠিক আছে আমি পিছত কল কৰিম